মই আগতে যিকেইটা বস্তু অৰ্ডাৰ দিছিলোঁ তাৰ লগতে মোৰ দুটামান বস্তু ৰৈ গ'ল গতিকে তাৰ লগতে চেনী চাহপাত এই দালি এইকেইটা বস্তু একেলগে যদি অৰ্ডাৰটো আহে ভাল হয়